আধুনিক হাঁহ কুকুৰা বৈজ্ঞানিক অভিকা ভূমিকাৰ সম্পৰ্কে অলপ কওক নিৰ্বাচিত উদ্যোগটোৰ কেনেধৰণে প্ৰভাৱিত কৰিছে ধৰি লওক আজিকালি এইবোৰ মানে আৰু বিজ্ঞানিক বিষয়লৈ মানুহবোৰে কৰে লাইটৰ যোগেদি কুকুৰা কণী উলিয়াব পাৰি পোৱালি হাঁহো পোৱালি উলিয়াব পাৰি কিয়নো এইখিনি লাইটৰ উলিওৱা হয় ধৰি লওক আমি এতিয়া গাঁৱৰ মানুহে খৰাহিত দি আমি বিছটাহে কণী উলিয়াওঁ তাতকৈ বেছিতো আমি উলিয়াব নোৱাৰোঁ আকৌ এনেকৈ লাইটৰ যোগেদি যদি আমি উলিয়াওঁ তেতিয়া ধৰি লওক আমি এশও উলিয়ালোঁ দুশও উলিয়ালোঁ হাঁহ হওক কুকুৰা হওক সেইবোৰ সেনেকৈ উলিয়াব পাৰি সেনেকৈ উলিয়ালে কি হয় সুবিধা হয় সুবিধা হ'লে ধৰি লওক পোৱালিও বিক্ৰী কৰিব পাৰি তেনেকৈ সৰহকৈ উলিয়ালে বোলে পায় তইয়ো নেচোন এশ তই নে পঞ্চাছটা সেনেকৈ বিক্ৰী কৰোঁ বুলিলে পোৱালিবোৰ উলিয়াই লৈ ধৰি লওক ত্ৰিছ টকা পঁয়ত্ৰিছ টকা সেনেকৈও দিব পাৰি সেইটো কাৰণে আজিকালি বৈজ্ঞানিকে উলিয়াইছে যে কুকুৰা উমনি খেৰত নিদি কাৰেণ্টৰ যোগেদি পোৱালিকেইটা উলিয়াব পাৰি সেইখিনি পোৱালি উলিয়ালে ভালো হয় কিছুমানে ঠাণ্ডা পালে মানে মৰিও যায় যাতে উলিওৱা পিছত পোৱালিখিনি ভালকৈ আটোম টোকাৰিকৈ বাক্সা ধৰি লওক আজিকালি ওলাই এইবোৰ বাক্সা ঢেৰ কাৰ্টন ওলাই বা বিলাহী বাকচ আম আপেল অনা সেনেকুৱাবোৰত ধুনীয়াকৈ কাপোৰ দি লাইটৰ পোহৰ গৰম দি পেলাই তেওঁলোকক লালন পালন কৰিব লাগিব নহ'লেতো মৰিয়ে থাকিবচোন গৰম নিদিলে কিয়নো সিহঁতিতো মাাক বাপেক মাক হেঁতৰ উম নাপায় নহয় সেইটো কাৰণে আমি নিজে উম দিব লাগিব উম আমি লাইটৰ পোহৰ পাৱাৰটো বেছি দিব লাগিব ভালকৈ ৰাখিব লাগিব ঢাকিব লাগিব পোন্ধৰ দিনমান মানে দহ পোন্ধৰ দিন তেওঁলোকক ভালকৈ ৰাখিব লাগিব ৰাখিলে বুলিলে তেওঁলোকে ধুনীয়া সুস্থ হৈ খাব বব পাৰিব আৰু তাতো ধৰি লওক এণ্টিবায়'টিক দিব লাগিব সিহঁতি নিৰোগী হ'বৰ কাৰণে কেপচুল আনি ওচৰতে আমাৰনো কি পশু আজিকালি আজিকালি গাঁৱে গাঁৱে পশু সখীও ওলাইছে নহয় পশু সখীয়েও কি কৰে সিহঁতি আহে আহি পেলাই সেইবোৰ মানে গোটত আহি লৈ মানে বুজায় কেতিয়াবা সেই বুজালে সিহঁতক খবৰ দিলেও হয় আজিকালি বোলে পাই সিহঁতক খবৰ নিদি মই নিজেই ডাক্টৰৰ ওচৰলৈ যাওঁগৈ অঁ সেইষাৰ বুলি গ'লেও মানে আমি নিজৰ পোৱালিখিনি সুস্থ কৰি ৰাখিবলৈ আমি ভেটেনীয়া হস্পিটাললৈ যোৱাটোৱে বেছি ভাল হয় কিয়নো ডাক্টৰে নিজ হাতে বস্তুখিনি বুজাই দিব আৰু ঘৰত আনি তেওঁলোকক কেনেকৈ খোৱাব লাগে কেনেকৈ কি কৰিব লাগে সেইখিনি জানি অহাটো ভাল আৰু পোৱালিখিনি নিৰোগী হৈ থাকিব সৰহকৈ উলিয়াব পাৰিলে ভাল আৰু চবৰে ভাল কিয়নো দুটা এটাকৈ উলিয়াই থকাতকৈ সেনেকৈ হাজাৰটা পোৱালি উলিয়াব পৰা যায় আৰুনো কি হয়